প্ৰযুক্তি আৰু ইণ্টাৰনেট উত্থানৰ লগে লগে অসমীয়া ভাষাটোৰ ব্যৱহাৰ কিদৰে সলনি হৈছে অসমীয়া ভাষাৰ ব্যৱহাৰ মানে সলনি হৈছে এতিয়া অসমীয়া ভাষাটোৰ মানে কায়ো মানে হেৰিয়ে নকৰে প্ৰযুক্তি আৰু ইণ্টাৰনেট মানে মোবাইলতে এতিয়া চা চাব লাগিলে অসমীয়া ভাষাটো আৰু নাপায় অসমীয়া ভাষাত একোৱে নাপায় এতিয়া আমি যদি মানে গুগলতে হওক বা মানে ইউটিউবতে হওক কিবা এটা চাৰ্ছ কৰোঁ অসমীয়া ভাষাত যদি কওঁ তেতিয়াহ'লে মানে কিবা ক'লে কিবা হয় আদি এইটো এটা বৰ বিপদৰ কথাই হৈছে আমাৰ অসমীয়া ভাষাটোৰ আৰু তাত কৰিও মানে হৈছে কি লিখিত অসমীয়া যিটো লিখিত ভাষা আৰু মানে কথিত এটা মানে অসমত চলে আৰু কথিত ভাষাটো মানে বিভিন্ন জাগাত বিভিন্ন চলে কিছুমানে মানে এই আমিও কওঁ মানে অসমীয়াত মানে ফণি আৰু ফণিটোকে কাকৈ বুলিও কয় মোকচা বুলিও কয় তেৰচ বুলিও কয় গামোচা গামোচাখনকে গামোচাখনকে অসমীয়া ভাষাটোত বিভিন্ন নাম গতিকে অলপ দিগদাৰ হৈছে সেই বস্তুটো এতিয়া যদি আমি দেশত বা মানে পৃথিৱীতে মানে প্ৰযুক্তি আৰু বৰ্তমান ইণ্টাৰনেট যিমান মানে ওপৰলৈকে যায় আছে যিমান বস্তু মানে সেই হৈছে সেই হিচাপে কিন্তু আমাৰ ভাষাটো অসমীয়া ভাষাটো মানে মিলাব পৰা নাই পাৰা নাই এইটো মানে বৰ অসুবিধাৰ মানে সৃষ্টি হৈছে কাৰণ কিয় এতিয়া আমি অসমীয়া ভাষাটোতে এখন মানে ৰাজ্যক যদি বেলেগ ৰাজ্য এখনত যাওঁ এই ধৰক অসমৰ কাষত শ্বিলং আছে শ্বিলঙকো যদি আমি যাওঁ আমি মানে শ্বিলঙত যাই মানে অসমীয়া ভাষাটো মানে বেবাই মৰিলেও কোনেও বুজি নাপায় গতিকে মানে অলপ দিগদাৰ হৈছে আৰু আৰু অসমীয়া মানে সেই ক্ষেত্ৰত মানে যদি বিভিন্ন কাৰণ মানে সেই কৰি পেলাই ওপৰলৈকে নিব পাৰা যায় মানে ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ দ্বাৰাই তাক মানে যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনে ধৰক আমাৰ অসমীয়া মানে ক'লোঁ মোবাইলতে মানে ইউটিউবতে এটা মানে কৈছোঁ কি ভাল ভাত মানে এসাঁজ মানে খাম সেনকৈ ক'লে যাতে বুজি পায় গতিকে সেনেহেন এতিয়া তথাপিতো আমাৰ সেই হিচাপত অসমীয়া ভাষাটো সকলোৱে বুজি নাপায় অসমখনত পায় বাৰু কিন্তু বেলেগত আমি বৰ দিগদাৰতে পৰিছোঁ এইটো এটা ভাষাটোৰ ক্ষেত্ৰত কিন্তু তথাপিতোতো আমি আৰু বাদ দিব নোৱাৰোঁ আমি অসমত থাকোঁ অসমীয়া ভাষাই ক'ব লাগিব অসমীয়া ভাষাৰ মানে আমাৰ যিবোৰ স্থান আৰু যেনে আমাৰ এই অঞ্চলত মানে সৰুক্ষেত্ৰীয়ে হওক বা বৰক্ষেত্ৰীয়ে হওক সৰুক্ষেত্ৰীত অলপমান বেলেগ বৰক্ষেত্ৰীত অলপমান বেলেগ কিন্তু বুজি আমি সকলোৱে পাওঁ অসমত আমি সকলোৱে অসমীয়া ভাষাটো বুজি পাওঁ অলপো মানে সেই নাই আৰু কিন্তু বেলেগ ৰাজ্য এখনত মানে অসমীয়াআ ভাষাটো মানে বুজি নাপায় আৰু বিৰাখন বুজি নাপায় কিন্তু চাই যদি আমাৰ অসমীয়াই ধৰক এতিয়া বাংলা বাংলা ভাষাটোৱে এই বাংলা ভাষাটো আমাৰ অসমীয়া মানুহে ধুনীয়াকৈ বুজি পায় দুটা চাৰিটা ক'বও পাৰে কিন্তু কথাটো হৈছে কি কিন্তু তাহাক যদি আমি অসমীয়াটো তাহোন কিন্তু বুজি নাপায় তাহৰ কিন্তু মানে নলয় এইটো ক'ত কি মানে অসুবিধা হৈছে এইটো ৰাইজে ৰাইজে মানে মই ৰাইজ মানে কোৱা নাই আৰু মানে বৰ্তমানৰ মানে এইটো উত্থান প্ৰযুক্তি এই প্ৰযুক্তিৰ উত্থানৰ লগে লগে ভাষাটোও যদি এনেকৈ আমাৰ উত্থান হৈ গেলাক হয় আমাৰ ভাষাটো যদি ধৰক অসমে এই কাষৰ অসমৰ কাষত এই বাংলাদেশ এই আপোনাৰ নেপাল এইবিলাকত যদি বুজি পালাক হয় তেতিয়াহ'লে আমি ভাল পালোঁ হয় আৰু ধৰক এতিয়া হিন্দী ভাষাটোৱে হিন্দী ভাষাটো মানে আমাৰ ভাৰতবৰ্ষৰ সকলোতে চলে হিন্দী ভাষাটো সকলোৱে বুজি পায় মোটামুটিকৈ কিন্তু আমি মানে দুটাই যেতিয়া আমাৰ অসমীয়া ভাষা মানুহে কিন্তু মানে অসম ক'বাও পাৰে হিন্দী ভাষা কিন্তু সেইবুলি কিন্তু হিন্দী মানুহ এটাই হিন্দী ভাষী এটাই যেতিয়া ইয়াত আহে অসমত তাহোন কিন্তু কোনো কাৰণতে অসমীয়া ভাষাটো মানে চেষ্ বুজিব চেষ্টা নকৰে তাহোন নুবুজে নুবুজি মানে কৰে কি ওল্টা পাল্টাটো কৰি থাকে দেখোন ওল্টা পাল্টা মানে কি ভাষাটো সেই হিচাপত আমাৰ অসুবিধাই হৈছে ভাষাটোৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৰ ক্ষেত্ৰত যিটো মানে অসুবিধা সেই অসুবিধাটোৰ লগে লগে প্ৰযুক্তি আৰু ইণ্টাৰনেটে যদি আমাৰ এই ভাষাটো অলপ উন্নতি কৰি মানে ওচৰ মানে ওচৰৰ বিশেষকৈ আমাৰ ভাৰতবৰ্ষত সকলোৱে বুজি পোৱা কৰিব পাৰি সেইটো মানে ভাল হয় এটা মানে চলা মেলাৰ কাৰণে ভাল হয় অসমৰ মানুহ এটাই যাই ধৰক এতিয়া দিল্লী মুম্বাইলৈকে বিভিন্ন কাৰণত যায় এই বেমাৰ দেখুৱাবই হওক বা কিবা দেখুৱাবই হওক আমিতো যাবই লাগব আমাৰ অসমত তেনেকুৱা নায়েই একো এতিয়া অসমে তাকেলৈকে যাবা লগাৰ লগে লগে সি অসমীয়া তাতে ক'লেও দেখোন বুজি নাপায় একো কি হৈছে পেটৰ বিষ হোৱা বুলি কৈ আছে হেলা কৈ আছে কিন্তু তাহোন বুজি নাপায় গতিকে এইগিলা কিবা অলপ মানে কিবা উন্নতি কৰি প্ৰযুক্তিৰ উন্নতি কৰি আলা যদি মানে এইটো মানে এটা সেই কৰিব পৰা যায় চৰকাৰে ৰবটে মানে বুজি পোৱা এটা ব্যৱস্থা কৰিব পাৰি প্ৰযুক্তিৰ দ্বাৰাই এইটো এটা ভাল কথা হয় পেটটো বিষাইছে বুলি ক'ব আমাৰ এতিয়া দেলহিত যদি ক'ব গ'লে তাহোন বুজিয়ে নাপাব আমি এটা মানুহৰ মিডিলমেন নিব লগা হয় মাজৰ মানুহ নিব লগা হয় মাজৰ মানুহটো নিলেহে মানে অসমীয়া ভাষাটো তাহোন ভালকৈ বুজি পাব সেইকাৰণে অসমীয়া ভাষাটোৰ উন্নতি কৰি ইণ্টাৰনেটত মানে যে সকলোৱে বুজি পোৱা কৰিলে আমি ভাল পাম